অসমৰ শিক্ষাৰ মানদণ্ড কেনেকুৱা বুলি ক'লে মই এটা কথা ক'ম যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ড অকণমান তলত এইকাৰণেই ক'ম যে অসমত আমাৰ যিকেইখন বিশ্ববিদ্যালয় আছে বা আই আই টি আছে এইকেইখন উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটী আই আই টি আছে এইকেইখনত মানে আমি শিক্ষা ল'লে আমি এটা দিশ আমি যি বিষয়ত পঢ়িছোঁ সেই বিষয়তেই আমি একদম পাকৈত হ'ব পাৰি কিন্তু বাহিৰত আমাৰ যিবিলাক ইউনিভাৰ্চিটি আছে সেইবিলাকত যদি ছাত্ৰ এজনে পঢ়িবলৈ যায় তেওঁ কিন্তু অন্যান্য লাইনবিলাকো তেওঁ খোল খাই যায় তেওঁ দেখা পায় বিভিন্ন ধৰক ষ্টাৰ্টাৰ্প যিবিলাক কোম্পানী থাকে বা এনেকুৱা আৰু ই চেল কিবাকিবি আছে সেইবিলাকো তেওঁলোকে আগবাঢ়ি যাব পাৰে তেওঁলোকে আৰু আমাৰ ইউনিভাৰ্চিটিবিলাকত সেইবিলাক নাই সেই সুবিধাবিলাক নাই বুৰঞ্জী বিষয়ত পঢ়িলে বুৰঞ্জী আৰু তাৰ যিবিলাক ছায়েঞ্চৰ যিবিলাক টেকনিকেল হেৰি সেইবিলাকো আমাৰ ইয়াত অকণমান কম মানে বিষয়টো পঢ়িবৰ কাৰণে খুলিছে কিন্তু তাৰ লাগতীয়াল আনুষংগিক বস্তু সকলো কিন্তু আমাৰ

আৰু যিবিলাক চেমিনাৰ মই এটেণ্ড কৰিছোঁ সেইবিলাকৰ মাধ্যমেৰে মই গম পাইছোঁ মই আই আই টিত সোমোৱা নাই সেইখিনিয়ে আৰু